অঁ হেল্ল' মৌচুমী বাইদেউ অঁ কলাক্ষেত্ৰলৈকে যোৱা এই ৰ'ব হেল্ল' অঁ আমি কলাক্ষেত্ৰলৈকে যাম বুলি ভাবিছিলোঁ যাব নেকি আপুনি অঁ গ'লে পৰহিলৈকে যাব পাৰি আৰু ছাব্বিছ জানুৱাৰীও হয় সেইদিনা কিবা কিবি ফাংচনো পাতে বোলে কলাক্ষেত্ৰত তেনেকৈ চাব পাৰিম আমাৰ গ'লে মই মোৰ ফ্ৰেণ্ড দুজনী আছে মই আৰু মোৰ মোৰ বাইদেউ এজনী আছে এনেকৈ আমি গ'লোঁ হয় অঁ হ'ব দিয়ক তেতিয়াহ'লে মই এখেতকো কওঁ এখেতো ওলাব ছাব্বিছ জানুৱাৰীত মানে যাব পাৰিব চাগে বন্ধ থাকিলে তেনেকৈ অঁ বেছি অঁ ভা ক'তো মানে দিগদাৰো নহ'ব অঁ তাত কিবা মানে ফেষ্টিভেল মানে ফাংচনো পাতে বুলি গম শুনিছোঁ আৰু মানে চাগে কালচাৰেল প্ৰগ্ৰেম হ'ব চাগে অঁ মিউজিয়াম আছে নেকি তাত অঁ অঁ মই শুনি শুনাত মানে এয়া অসমীয়া ট্ৰেডিশ্য়নেল বড়ো এনেকৈ সব ট্ৰেডিশ্য়নেল বোলে কাপোৰ চাপোৰ পায় আৰু মানে মানে তাত দোকান মানে আছে ষ্টল কিছুমান আছে আৰু মানে য'ৰ পৰা আমি ল'ব পাৰোঁ ঠিক আছে দিয়ক নহ'লে যাম আমি আপুনিও ওলাব পৰহিলৈকে চানদেও হয় সেইদিনা ঠিক আছে দিয়ক